আমাৰ অঞ্চলটোত সাধাৰণতে ব্যৱহাৰ হোৱা চিম কোম্পানীবিলাক হৈছে জিঅ আৰু এয়াৰটেল জিঅ আৰু এয়াৰটেলেই বৰ্তমান সময়ছোৱাত আমাৰ সমগ্ৰ অঞ্চলটোত অধিকাংশ মানুহে ব্যৱহাৰ কৰি আছে আমাৰ অঞ্চলটোৰ কোনো কোনো ঠাইত জিঅ নেটৱৰ্ক বেছি ফাষ্ট আৰু কোনো কোনো ঠাইত এয়াৰটেল ফাষ্ট হয় যদিও তুলনামূলকভাৱে এয়াৰটেল নেটৱৰ্কটো জিঅ'তকৈ সামান্য পৰিমাণে হ'লেও ফাষ্ট জিঅ আৰু এয়াৰটেলৰ বাহিৰে কোনো স্থানীয় নেটৱৰ্ক প্ৰভাইডাৰ আমাৰ অঞ্চলত নাই যিয়ে টেলিফোনৰ ইন্টাৰনেট সেৱা প্ৰদান কৰে অৰ্থাৎ আমাৰ অঞ্চলটোত জিঅ' আৰু এয়াৰটেলেই নেটৱৰ্ক প্ৰভাইডাৰ হিচাপে টেলিফোন আৰু ইন্টাৰনেটৰ সেৱাসমূহ প্ৰদান কৰি আহিছে